প্ৰশা আৰু শিল্পৰ সমালোচনা এজন শিল্পী জীৱনত শিল্পৰ প্ৰশংসা আৰু সমালোচনা দুইটাই দেখিবলৈ পোৱা যায় কিয়নো আমি আমি যি এটা কাম কৰি এটা বস্তু নিৰ্মাণ কৰাৰ পিছত যদি মানুহে তাক প্ৰশংসা কৰে সেই বস্তুটো আমাৰ কাৰণেও খুব প্ৰেৰণাদক যে আমি কামটো কৰিবলৈ আৰু দুগুণে উৎসাহ পাওঁ এটা কাম কৰিবলৈ আৰু সমাতাৰ তাৰ সমান্তৰালকৈ সমালোচনাও থাকে বহুতখিনি মানুহে সেই শিল্পৰ প্ৰতি বা সেই বস্তুটোৰ প্ৰতি জ্ঞান নোহোৱাকৈ এটা বিষয়কলৈ সমালোচনা কৰিবলৈ যায় যিটো নেকি তেওঁ সেই বস্তুটোৰ প্ৰতি তেওঁ নিজৰে জ্ঞান শূন্য আজি অলপ দিনৰ আগত এখন বাতৰি কাকতত এটা নিউজ আমি দেখিবলৈ পালোঁ যিটো সম্পূৰ্ণ ভুল এজন মুখা নিৰ্মাণ কৰি থকা সময়ত এজন শিল্পী এখন ফটো তুলি সেই ফটো বেলেগ এটা বিষয়ৰ লগত সাঙুৰ খুৱাই সেই প্ৰতিবেদনটো তেওঁলোকে নিৰ্মাণ কৰিলে বা প্ৰতিবেদন উলিয়ালে যিটো সম্পূৰ্ণ ভুল তেনেকুৱা ধৰণৰ বস্তুবিলাকে আমাক আচলতে ক্ষতি কৰে সেইবোৰ সমালোচনা বুলি ক'ব লাগিব সেইবিলাকে আমাৰ অলপ অপকাৰ কৰে তাৰ তাৰ আমি বিভিন্ন ধৰণৰ অনুষ্ঠান প্ৰতিষ্ঠানবিলাকত এই মুখাশিল্পই হওক বা বিভিন্ন শিল্প আমি কৰ্মশালা দিবলৈ যাওঁ তাত আমি বিভিন্নজনক লগ পাওঁ বিভিন্নজনে আমাক পি প্ৰশংসা কৰে সেই প্ৰশংসাসমূহ আমাৰ কাৰণে খুব প্ৰেৰণাদায়ক আমি খুব প্ৰেৰণা পাওঁ সেই সেই প্ৰশংসাখিনিৰ পৰা আমি কাম কৰিবলৈ আৰু উৎসাহ পাওঁ ধৰক আমি কটন বিশ্ববিদ্যালয়ত আমি মুখাশিল্প কৰ্মশালা কৰিবলৈ গৈছিলোঁ আমি ঘৰৰ পৰা দহ পোন্ধৰ দিনৰ কাৰণে আমি বাহিৰলৈ গুচি যাওঁ কটন বিশ্ববিদ্যালয়ত আমি যি মুখা শিল্পৰ কৰ্মশালা কৰিছিলোঁ তাতে সেই বিশ্ববিদ্যালয়ৰ কৰ্তৃপক্ষৰ ফালৰ পৰা আমি যিমানখিনি উৎসাহ উদ্দীপনা পালোঁ সেইখিনি আমাৰ কাৰণে প্ৰশংসা সেইখিনি আমাৰ কাৰণে গৌৰৱৰ কথা তেওঁলোকে আমাৰ এই শিল্পটোক স্বীকৃতি দিছে আমাক স্বীকৃতি দিছে আমাক প্ৰশংসা কৰিছে আমাক কামক প্ৰশংসা কৰিছে সেইখিনি আমাৰ কাৰণে খুব এজন শিল্পীৰ কাৰণে সেইখিনি বহুত আচলতে অনুপ্ৰেৰণা তাৰ লগতে আমি ক'ব লাগিব যে যিহেতু আমি এখন বিশ্ববিদ্যালয়ৰ পৰা আন এখন বিশ্ববিদ্যালয় বা বিদ্যালয়ত মুখা নিৰ্মাণ কৰিবলৈ যাওঁ এই ছাত্ৰ ছাত্ৰীসকলৰ যি সহায় সহযোগিতা পাওঁ সেইখিনি আমাৰ কাৰণে প্ৰশংসা সেইখিনি আমাৰ কাৰণে অনুপ্ৰেৰণা এটা বস্তুত প্ৰশংসা আৰু সমালোচনা দুইটাই থাকিব প্ৰশংসা আৰু সমালোচনা নাথাকিলে এজন শিল্পী আগবাঢ়িব নোৱাৰে আজি যদি মোৰ কাম এটাক কোনোবাই যদি প্ৰ প্ৰশংসাৰ লগত যদি সমালোচনাও নকৰে সেই মোৰ কামটোত হৈ যোৱা ভুল গোটেইখিনিৰ বিষয়ে মই নাজানিম হয়তো বা মোক যদি ইয়াত কোনোবাই সমালোচনা কৰে যে আপোনাৰ কামটো এনেকুৱা হৈছে বা তেনেকুৱা হৈছে মই সেইখিনি মোৰ সেই মোৰ সেই বস্তুখিনি মই শুদ্ধৰণি কৰিবলৈ এটা মই সুযোগ পাম যে যদি মোক কোনোবাই ভুল কাম এটাও যদি মোক সমালোচনা নকৰি প্ৰশংসা কৰে মোৰ সেই ভুলটো সদায় ভুলেই হৈ যাব য যদি এজন শিল্পী যদি কাম এটা এজন মানুহে অকল প্ৰশংসাই কৰে শিল্পীজনে ভাবিব যে মোৰ এই কামটো খুবেই সুন্দৰ হৈছে বা খুবেই ভাল হৈছে আৰু যদি সমালোচনা কৰে শিল্পীজনে তেতিয়াহে গম পাব এজন ভুল হোৱাটো স্বাভাৱিক কথা এজন শিল্পীৰো হয়তো এটা কাম কৰিবলৈ যাওঁতে তাত কিছুমান ভুল থাকি যাব পাৰে সেইটো অস্বাভাৱিক নহয় এইটো স্বাভাৱিক কথা মানুহ মাত্রেই ভুল হয় যদি কোনো ব্যক্তিয়ে যদি সেই বস্তুটোক যদি আঙুলি টোৱাই বা সমালোচনা কৰে শিল্পীজনে তেতিয়াহে অনুধাৱন কৰিব পাৰিব যে হয় মোৰ এইটো এক ভুল হৈছিল বা এইখিনি মই ভৱিষ্যতলৈ এইখিনি শুধৰণি কৰাৰ চেষ্টা কৰিম আৰু মুখাশিল্পৰ লগত এনেধৰণৰ আমি বহুত প্ৰশংসা আৰু সমালোচনা বৰ্তমানলৈকে পাইছোঁ আৰু আশা কৰোঁ আগলৈও এনেধৰণে আমাক সহায় কৰি যাব প্ৰশংসা কৰি যাব আমাক উঠি অহা চামটোক যাতে এই কৰ্মখিনিৰ কাৰণে অনুপ্ৰেৰণা দি তেওঁলোকক প্ৰশংসা কৰক এই যিখিনি আমাৰ পৌৰাণিক শিল্প আছে সেই শিল্প শিল্প প্ৰতিভাখিনিক আগবঢ়াই নিবৰ কাৰণে আমাক সকলোৰে ছাপৰ্টৰ প্ৰয়োজন সহায়ৰ প্ৰয়োজন আপোনালোকে আমাক এনেধৰণে প্ৰশংসা কৰি যাব আৰু আমাক তাৰ লগতে আমাক সমালোচনাও কৰিব সমালোচনাৰ জৰিয়তে যাতে আমি আৰু ভাল কাম কৰিবলৈ সুবিধা পাওঁ আৰু আজিকালি কিছু ক্ষেত্ৰত দেখিবলৈ পোৱা গৈছে যে কিছুমান ব্যক্তি সমালোচনাত সোমাই পৰে কিন্তু তেওঁলোকে ফেমাছ হ'বৰ কাৰণে মানুহৰ মাজত তেওঁলোকৰ নাম প্ৰতিষ্ঠা কৰিবৰ কাৰণে তেওঁলোকে সমালোচনাত সোমাই পৰা আমি বহুতখিনি দেখিবলৈ পাওঁ আজি জুবিন গাৰ্গৰ কথা কওঁ জুবিন গাৰ্গে বহুতখিনি বহুত ক্ষেত্ৰত আমি সমালোচনাত পতিত হোৱা দেখিবলৈ পাইছোঁ কিন্তু তাৰ সমান্তৰাল সমান্তৰালকৈ তেওঁ এই সমালোচনাত সমালোচনাত সোমোৱাৰ কাৰণে তেওঁ কিছু যিখিনি ভুল আছিলে ভুল চিন্তাধাৰা আছিলে সেইখিনি শুদ্ধৰণি কৰিবলৈ তেওঁ সুবিধা পাইছে বুলি আমি অনুভৱ কৰিবলৈ পাওঁ